হেলও প্ৰাণজিৎ ট্ৰেভেলচ হয়নে দাদা মোৰ লগৰ এটা যাব গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাতি আঠটা বজাত আপোনালোকৰ তাৰপৰা টিকট এটা বুক কৰিব লাগিছিলে অঁ সদায় গৈ থাকোঁ দাদা অকণমান অফাৰ কৰি দিব ত' ছিক্স হাণ্ড্ৰেড আছে ন' ফাইভ ফিফটি ল'ব ঠিক আছে